আপোনাৰ অঞ্চলত বিজ্ঞান প্ৰযুক্তিবিদ্যা ইঞ্জিনিয়াৰিং আৰু অংক শাস্ত্ৰৰ সহায়ত স্বাস্থ্যসেৱা ব্যৱস্থা কি তাৰ বৰ্ণনা দিয়ক বৰ্তমান কালত অংক শাস্ত্ৰ ইঞ্জিনিয়াৰিং প্ৰযুক্তিবিদ্যা যি অৱদান এই অৱদান আমি নুই কৰিব নোৱাৰোঁ অতীতত এজন মানুহৰ যদি কিবা কাৰণত জ্বৰ কাহ পানী লগা বা অন্যান্য ধৰণৰ যি অসুখ বিসুখ হৈছিল তাত বনৌষধি ব্যৱহাৰ কৰা হৈছিল বনৌষধি ব্যৱহাৰ কৰোঁতে সেই অসুখ নিৰ্মূল বা নিৰাময় হওঁতে কিছু সময় প্ৰয়োজন হৈছিল যি এজন মানুহৰ বিপদসকলটো তেখেতক সহায় কৰিবৰ কাৰণে আমি বিজ্ঞানৰ আৰু প্ৰযুক্তিবিদ্যাৰ দিনলৈ মনত পেলাব লাগিব কাৰণ এজন মানুহক আজি বিজ্ঞান প্ৰযুক্তিবিদ্যা ইঞ্জিনিয়াৰিং আৰু অংশ শাস্ত্ৰৰ সহায়ত আমি যি মেডিচিন ব্যৱহাৰ কৰিছোঁ সেই মেডিচিনৰ সহায়ত একো একোজন ব্যক্তিৰ ক্ষেত্ৰত বহুত আমি উন্নতি সাধন কৰা দেখা পাইছোঁ কাৰণ এজন মানুহ আজিৰ তাৰিখত আৰোগ্য হ'বৰ কাৰণে সেই ব্যক্তিজনক আমি স্বাস্থ্যসেৱাত যদি নিয়া যায় সেই ব্যক্তিজনৰ যি মেডিচিন পাওঁ বা ধৰি লওক তাৰ কাৰণত বা কিবা আমি মেডিচিনৰ সহায়েৰে সেই ব্যক্তিজনক তাৎক্ষণিক আৰোগ্য হোৱা আমি দেখা পাওঁ দেখা পাওঁ কাৰণ আজি তাৰিখত আমাৰ যি মেডিচিন ওলাইছে সেই মেডিচিনে একো একোজন ব্যক্তি বহুত জটিল ৰোগৰপৰা আমাক নিৰ্মূল কৰিবৰ কাৰণে তাৰ কিছু কিছু আংক্ষিকভাৱে হ'লেও আমাক সম্পূৰ্ণভাৱে সহায় কৰা দেখা পোৱা যায় কাৰণ আজিৰ তাৰিখত একোজন মানুহৰ যদি কিবা অস্ত্ৰোপ্ৰচাৰে হওক বা অন্য কিবাই হওক সেই বিষয়টোৰ ক্ষেত্ৰত যি আমি উন্নতি সাধন দেখিবলৈ পাইছোঁ সেই উন্নতি সাধনৰ জৰিয়তে আমি একো একোটা পৰিয়াল তাৎক্ষিকভাৱে আমি সেই বেমাৰৰপৰা আৰোগ্য হ'বলৈ সুবিধা পাইছোঁ কাৰণ ব্যক্তিজনৰ ক্ষেত্ৰত আমি যি দেখোঁ বা